অঁ হয় এইটো এইচ ডি এফ চি বেংক হয়নে অঁ হয় মই নাফিছা বেগমে কৈছিলোঁ মৰঙীৰপৰা হয় মোক মানে এটা বিজনেচ লোন লাগিছিলে দিব নেকি বাৰু আপোনালোকে মোৰ মানে দোকান এখন আছে মই দোকানখনৰ আৰু অলপ বস্তু মানে বঢ়াব বিচাৰোঁ লগতে অলপ বহলো কৰিব বিচাৰোঁ অঁ তেনেকুৱা ধৰণৰ লোনবোৰ পোৱা যাব নেকি অঁ ট্ৰেড লাইচেন্সখন বনাই থোৱা আছে হয় হয় মই যোৱা বছৰে বনাই থোৱা আছে হয় হয়

অঁ আপোনাক কেতিয়া লগ পাম বাৰু ডকুমেণ্টছ কি কি লাগিব বাৰু অঁ অঁ এনেই লোনটো কিমান মান দিব পাৰিব অঁ অঁ মোক মানে থ্ৰী লাখচ মান লাগিছিলে তাতকৈ অলপ বেছি হ'লও মানে দিগদাৰ নাছিলে পাৰিলে চাৰিলাখ মানেই লাগিছিলে অঁ অঁ হয় নেকি অঁ আৰু ডকুমেণ্টছ বেলেগ কিবা লাগিব নেকি বাৰু

এইচ ডি এফ চিত মোৰ একাউণ্ট মোৰ নাই নহয় অঁ ষ্টেট বেংকত আছিলে খুলিব লাগিব আৰু কি লাগিব তাত খুলিবৰ কাৰণে ডকুমেণ্ট অঁ আৰু পইচা দিব লাগিব নেকি বাৰু অঁ অঁ তাতটো এনেই মোৰ পইচাটো ভৰাই থোৱা মানে পইচাও বেলেগকৈ ভৰাই থ'ব লাগিব নেকি অঁ অঁ অঁ ঠিক আছে বাৰু দিয়ক মই কাইলৈ যাম তেতিয়াহ'লে